বৰ্তমান বাচন ধোৱা পদ্ধতি আমি এতিয়া বিমবাৰ বুলি চাবনেৰে বাচন ধুলে তেল চিকটি যায় চাফা হয় কিন্তু আগৰ দিনত আমি ধোওঁ

চাফা কৰে সেই চাফা কৰিলে বাচনকিটা হেৰি হয় তাৰ পৰা কেৰাহি তেল চিকটি